পুৰণি আৰু নতুন মিডিয়াৰ মাজত পাৰ্থক্য আজিকালি বহুতেই দেখিবলৈ পোৱা যায় পুৰণি আৰু নট আৰু আচলতে পুৰণি যিবিলাক মিডিয়া আছিলে সেই মিডিয়াবিলাকত আচলতে প্ৰিণ্ট মিডিয়াই বেছি আছিল আৰু প্ৰিণ্ট মিডিয়া হোৱাৰ কাৰণে আমাৰ সময়ৰ বহুতো প্ৰয়োজন আছিল যিহেতু এটা সংবাদ পৰিৱেশন কৰিবলৈ যাওঁতে তেওঁ নিজেই তাত যাবলগীয়া হৈছিল আৰু তেওঁ নিজেই চাবলগীয়া হয় কাৰণে তেওঁলোকে সময়ৰ লগে লগে সেই সংবাদটো আনোতে বহুখিনি সময়ৰ প্ৰয়োজনৰ লগে লগে সাধাৰণতে কি হৈছে তেওঁলোকৰ কিছুমান কষ্টসাধ্য হয় আৰু লগে লগে সেই সেইখিনি পুৰণি যেতিয়া আমাৰ প্ৰিণ্ট মিডিয়া হয় আৰু সেই পুৰণি প্ৰিণ্ট মিডিয়াখিনি কেতিয়াবা যেতিয়া বাতৰিত প্ৰকাশ পায় সকলো মানুহে তেতিয়া বাতৰিখন নপঢ়িবও পাৰে বৰ্তমান কিন্তু আমাৰ যিটো নতুন মিডিয়া প্ৰভাৱ বেছি অহাই দেখিবলৈ পোৱা যায় সেই নতুন মিডিয়া বুলি কওঁতে বিশেষকৈ আমাৰ ইলেক্ট্ৰনিকছ মিডিয়া সামাজিক মিডিয়া আমাৰ ছ'চিয়েল মিডিয়া সেইখিনিৰ ভিতৰতেই অন্তৰ্ভুক্ত হয় আৰু সেই নতুন মিডিয়াত বিশেষকৈ আমাৰ কোনো কষ্টসাধ্য নকৰাকৈ বাতৰি কিছুমান পৰিৱেশন কৰা দেখিবলৈ পোৱা যায় যিটো বিশ্বৰ এটা বিভিন্ন প্ৰকাৰত এখন যুদ্ধ সংঘটিত হৈ আছে আছে উদাহৰণ হিচাপে যদি আমি কওঁ ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ ইজৰাইলৰ যুদ্ধ সেই যুদ্ধবিলাকৰ ক্ষেত্ৰত আমাৰ নতুন যিবিলাক মিডিয়াৰ ব্যৱস্থা আহিছে সেই নতুন মিডিয়াবিলাকে আমাৰ অতি সোনকালে সেইখিনি আমাক আনি গোটেই বিশ্বতে বিশেষ ঘৰতে বহি আমি শুনিবলৈ পাই আমি স্পৰ্শাকাতৰ বিষয়বিলাক জনাত সহায় কৰি দিছে আৰু নতুন মিডিয়াৰ যোগেদি বিশেষকৈ আমাৰ মানুহক স্পষ্টবাদিতাটো লগে লগে সেইখিনি প্ৰতিপন্ন কৰাত সহায় কৰিছে নতুন মিডিয়াৰো যোগেদি বিশেষকৈ ঘটনা প্ৰবাহৰ ক্ষেত্ৰত যেতিয়া আমাৰ সংবাদ তাত নিজৰ স্পটত গুচি যায় আৰু সেই স্পটত যোৱা বিষয়বস্তুটো যেতিয়া ঘৰতে বহি আমি দেখিবলৈ পাওঁ তেতিয়া আৰু তেতিয়া কি হয় আমাৰ মনত বেছিকৈ ভাল এটা অনুভৱ আহি যায় যিটো আমাৰ এখন পেপাৰ নপঢ়া পঢ়াৰ ক্ষেত্ৰত যিমান সময়ৰ প্ৰয়োজন হয় মিডিয়াৰ ক্ষেত্ৰত সাধাৰণতে টিভিটো খুলি দিয়াৰ লগে লগে সেই টিভিটোৰ ক্ষেত্ৰত সাধাৰণতে আমি অতি সোনকালে পাই যাওঁ আৰু লগে লগে সেইখিনি ক্ষেত্ৰত আমাৰ আমি বৰ্তমান পুৰণি মিডিয়াতকৈ নতুন মিডিয়াখিনি বহুখিনি তৎপৰ হোৱা দেখিবলৈ পোৱা যায় আৰু সেইখিনি ক্ষেত্ৰত বহুখিনি আমাৰ স্পষ্ট বাদিতা কিছুমান কি বস্তু কিছুমান দেখিবলৈ পোৱা যায় যেনেকৈ আমাৰ বৰ্তমান মিডিয়াবিলাকৰ যোগে বৰ্তমান মিডিয়া ব্যৱস্থাটোৰ যোগেদি সাধাৰণতে কিছুমান স্পষ্টবাদিততাৰ লগতে মানুহৰ সমাজ পৰিৱৰ্তন কৰাৰ ক্ষেত্ৰত সহায় হৈছে এইকাৰণেই তাতে অতি কম সময়ৰ ভিতৰত বিষয় বস্তুটো সমাধান কৰাৰ ক্ষেত্ৰতো আহি যায় যেনেকৈ এটা বিষয় এটা বস্তুত কিবা নতুন এটা স্পৰ্শকাতৰ বিষয় এটা যেতিয়া আমি এখন পেপাৰত পুৰণি মিডিয়াৰ যোগেদি যেতিয়া জানিব যাওঁতে যিমান সময়ৰ প্ৰয়োজন হৈছিল এতিয়া নতুন মিডিয়াৰ যোগেদি সাধাৰণতে সেইখিনি সময়ৰ প্ৰয়োজন হোৱা দেখিবলৈ পোৱা নাযায় কিয়নো কিয়নো আচলতে সেইখিনিক আমি তৎপৰ হৈ পেলাই জনাৰ লগতে আমি কাৰ্যকৰণৰ ক্ষেত্ৰত বিশেষকৈ চৰকাৰে আমি কিছুমান বিশেষ বস্তু পদক্ষেপ লোৱাৰ আগতেই আমাৰ নতুন মিডিয়াবিলাকে ইমান তৎপৰ হৈ যায় আৰু তৎপৰ হৈ চৈ লগাই যায় আমাৰ অতি সোনকালে জনাৰ আগতে দেখিলে যেনেকে উদাহৰণস্বৰূপে আমি কওঁ বৰ্তমান অসম চৰকাৰে কিছুমান আঁচনি প্ৰস্তুত কৰাৰ লগে লগে আঁচনিটো দিবনে নিদিয়ে কেতিয়া দিব সেইখিনি আচলতে নতুন মিডিয়া এনেকুৱা তৎপৰ হৈ গৈছে আৰু সেইটো নতুন মিডিয়াৰ যোগেদি অতি সোনকালে তেওঁলোকে কি কৰে আমাক জনাবলৈ সক্ষম হয় আৰু জনাবলৈ সক্ষম লগে লগে সৰ্বসাধাৰণ জনসাধাৰণে সেই আঁচনিখিনিৰ ওপৰত গভীৰভাৱে জানিবলৈ সক্ষম হয় যেনেকে বৰ্তমান অসমতে আমাৰ কি হৈছে নতুন নতুন চৰকাৰে নতুন নতুন আঁচনি কিছুমান লৈছে যিবিলাক আঁচনি আমাৰ বিল' পভাৰ্টি যিবিলাক আমাৰ দৰিদ্ৰ জনাৰ বিল' পভাৰ্টিৰ তলত পৰা আমাৰ জনসাধাৰণ থাকে তেওঁলোকে আগতীয়াকৈ যিটো কাৰ্যকৰী নহয় আগতীয়াকে কিন্তু তেওঁলোকে মানুহক এনেকুৱা তৎপৰ হৈ যায় আগতীয়াকে তেওঁলোকে কাৰ্যক্ৰম কৰিবলৈ সক্ষম হয় আৰু যাতে সেইখিনি তেওঁলোকে পাবলৈ উপযুক্তভাৱে হয় উপযুক্ত হয় আৰু সেইখিনিক আমি আচলতে পুৰণি গৈ নতুন মিডিয়াৰ পাৰ্থক্য বহুতেই দেখিবলৈ পাই যাওঁ আৰু যাৰ কাৰণে আমাৰ সমাজ ব্যৱস্থা পৰিলক্ষিত পৰিৱৰ্তন হোৱা পৰিলক্ষিত হোৱা দেখিবলৈ পোৱা যায় আৰু ইয়াৰ ক্ষেত্ৰত মই এইটোৱে কওঁ যে আমাৰ পুৰণি আৰু নতুনৰ মাজত পাৰ্থক্য বহুতেই আছে যি পাৰ্থক্য পুৰণি পুৰণি এৰাই চলা নহয় পুৰণিও চলি আছে কিন্তু হ'লেও নতুন মিডিয়াবিলাকৰ যোগেদি আমাৰ অতি সোনকালে জনাত সহায় হয়